হয় মিডিয়াই দেখুৱা বিজ্ঞাপনসমূহৰ বিষয়ে মোৰ তেনেকৈ একো ক'বলগীয়া নাই কিন্তু কিছুমান বিজ্ঞাপন দৰকাৰীও কিছুমান অদৰকাৰীও দৰকাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে কিছুমান মানুহ যেনে কিছুমান মানুহ বহুত ভিতৰুৱা গাঁও অঞ্চলত বসবাস কৰে সেই গাঁও মানুহখিনিহে মিডিয়াৰ যোগেদিয়ে মিডিয়াই কাৰণ মিডিয়াই কিছুমান বাহিৰা বাহিৰৰ কথাও বিজ্ঞাপনৰ যোগেদি দিয়ে সেই মানুহখিনিয়ে ভিতৰুৱা গাঁও মানুহখিনিয়ে বাহিৰৰ কথা জানিবলৈয়ো সুবিধা পায় উদাহৰণস্বৰূপে বানপানীয়েই হওক বা আৰু বহুত দেশত ঘটি থকা নানা ঘটনা সেইবোৰ গাঁৱৰ ভিতৰুৱা মানুহখিনিয়ে জানিবলৈ মিডিয়াৰ যোগেদিয়েই সুবিধা পায় সেয়েহে আৰু কিছুমান আছে বহুত কিছুমান আছে বহুত বুলি নহয় কিছুমান কিছুমান ভুৱা নিউজো প্ৰকাশ কৰে সেয়েহে সেইবোৰ ক্ষেত্ৰত অকণমান অদৰকাৰী বুলিও ক'বলৈ নাযাওঁ কাৰণ মিডিয়াৰ যোগেদিয়েই বহুত কথা জানিব পাৰিছে মানুহে সেয়েহে দৰকাৰী আৰু মিডিয়া